শিক্ষা হৈছে শিক্ষা মানে আমাৰ জীৱনৰ মূল বস্তুৱেই হৈছে শিক্ষা শিক্ষা অবিহনে মানে কোনো বস্তুৱেই মানে আগবাঢ়িব নোৱাৰে শিক্ষাই মানুহক মানে বহুত ওপৰলৈ নিছে আৰু বহুতেই শিক্ষাটোক অপব্যৱহাৰো কৰিছে মানে শিক্ষা থকা মনত মানে মানুহে বহুত বেয়া কাম কৰিবলৈ লৈছে সংস্কৃতিৰ দিশত আগবাঢ়িবলৈ হ'লেও শিক্ষা লাগিব শিক্ষা অবিহনে আমি আগবাঢ়িব নোৱাৰোঁ বিহুৱে হওক বা কিয়েই হওক আমাৰ যেনেকুৱা অসমৰ আমাৰ জাতীয় উৎসৱ বিহুটো মানে শিক্ষাৰ বলতে আজি দেশ বিদেশত বহুতে বিহুটো মানে পাতিবলৈ লৈছে বা বিহু যে এটা অসমৰ মানে জাতীয় সংস্কৃতি সেইটো মানে বিশ্বই এতিয়া জানিবলৈ লৈছে গতিকে শিক্ষাই মূলতে আমি দেশ বিদেশলৈ আমাৰ বস্তুখিনি মানে প্ৰচাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ গতিকে শিক্ষা অবিহনে আমি মানে এটা খোজো আগবাঢ়িব নোৱাৰোঁ গতিকে যেনেকৈ শিক্ষাই উন্নতি কৰিছে আৰু কিছুমানে শিক্ষাটোক বেয়া দিশলৈও লৈ গৈছে গতিকে আমি যিটো বস্তু ব্যৱহাৰ কৰোঁ মানে আমি শিক্ষাটোক আমি ভাল হিচাপতহে ব্যৱহাৰ কৰাটো দৰকাৰ